হয় মই খেলৰ ভিতৰত বল খেলখনেই বেছি চাওঁ বল খেল ঠিক মই টিভিত চাওঁ তাৰপাছতে অকলে চাবলগা হয় এই মোবাইলত কেতিয়াবা লাইভ চাওঁ মানে লাইভ টি ভি টি ভি তাৰপিছতে এই গাঁৱতো কেতিয়াবা এইবিলাক মেচ পাতে চান্দা তুলি বা অন্য দূৰদৰ্শীৰপৰা নিমন্ত্ৰণ কৰি কেৱল খেলটো পাতে তে সেইবিলাকো চাওঁ ঠিক চাই মেলি মোৰ বন্ধুবৰ্গৰ লগতে বেছি চাওঁ তেনেকুৱাকৈ চাবলগা হয় গাঁৱত চাবলগা হয় বন্ধুবৰ্গবিলাকে লগ ধৰে তেনেকৈ বল খেলটো বেছি মোৰ প্ৰিয় খেল বুলি ক'ব লাগিব বল খেলেই মই চাওঁ বাকী এইবিলাক টিভিৰপৰা মানে মোবাইলৰ যোগেদি যিখিনি আচলতে অংশগ্ৰহণ কৰোঁ আপোনাৰ চাই থাকোঁ বিভিন্ন হেৰিত চাই থাকোঁ বৰ বিশেষ বেলেগ দূৰলৈ বা চাবলৈ তেনেকৈ যোৱা নহয়েই লগৰখিনি লগৰ সংগৰ লগত যিখিনি ওচৰ চুবুৰীয়া বা ওচৰ গাঁওবোৰত যিবোৰ চলে সেইবোৰহে মই বিশেষ অংশগ্ৰহণ কৰোঁ